মই সদ্যহতে এটা ফোন কিনিছিলোঁ যাৰ নাম হৈছে ওৱান প্লাছ নৰ্ড ফাইভ জি চি ই কিন্তু এই ফোনটো চলাই মই এতিয়ালৈকে ইমান ভাল পোৱা নাই কাৰণ এই ফোনটোৰ বেটেৰী বেকআপ একেবাৰে বেয়া অলপসময় ফোনটো চলালেই বেটাৰীসমূহ আদায় হয় লগতে ইয়াৰ কেমেৰা কোৱালিটিও ইমান এটা ভাল নহয় সাধাৰণ মোবাইলৰ দৰে ইয়াৰ কেমেৰা ফোনটো আৰু ইয়াত যিহেতু ফাইভ জি নেটৱৰ্ক সম্পন্ন নহয় সেয়েহে ইয়াত মই ব্ৰাউজিং কৰিব পৰা নাই লগতে ফোনটো অলপসময় চলালেই ফোনটো গৰম হৈ যায় আৰু ইয়াৰ ফোনটো মাজে মাজে সময়ে হেং মৰা দেখা গোৱা দেখা পোৱা গৈছে যাৰ ফলত মই ফোনটো চলা সম্পূৰ্ণভাৱে চলাব বা কাম কৰিব পৰা নাই